মই এমাজনত এটা কুকাৰ দিছিলোঁ কুকাৰটোৰ দাম বহুত কম বুলি কুকাৰটো ল'লো কিন্তু কুকাৰটো কম দাম বুলি ল'লো কিন্তু কুকাৰটো ইমান বেয়া আহিছে তাৰ কোম্পেনিটোৱে বেয়া কাৰণ কিয় কুকাৰটো যেনেকুৱা বুলি ভাবিছিলোঁ মই তেনেকুৱা নেপালোঁ আৰু কুকাৰটো ব্যৱহাৰ কৰাৰ লগে লগে গম পালোঁ যে কুকাৰটো মানে হুচেল দিওঁতে বহু টাইম লাগে আৰু তাৰ ষ্টীলটো ভাল নহয় আৰু তাৰ যিবিলাক পাৰ্টচ লগাই দিছে ফিটাডালো কমজুৰি হয় আৰু মানে মই ভাল পোৱা নাই কুকাৰটো আৰু কুকাৰটো যিমান ডাঙৰ ফটোত দেখিছিলোঁ সিমান ডাঙৰ অহা নাই আৰু কুকাৰটো ফটোত যিমান ডাঙৰ তাতকৈ সৰু আহিছে সেইটো কাৰণে মই এই কুকাৰটো পছন্দ কৰা নাই আৰু এমাজনত যে এই কুকাৰটো ইমান বেয়া আহিব মই ভবাই নাছিলোঁ সেয়েহে মই এই কুকাৰটো মই বহুত বেয়া পাইছোঁ